অঁ ছাৰ মই মনোজ শইকীয়াই ক'লোঁ এন জি অ'ৰফালৰপৰা অঁ গম পাইছোঁ আপোনালোকৰ এৰিয়াত কি কয় জল জীৱন মিছন আঁচনিখন বহিছে ন অঁ পানী তাত কেনেকুৱা পাই আছে আপুনি হয় নেকি অঁ অঁ পানীটো এতিয়া আপোনালোকক কিমান টাইম দিয়ে হয় নেকি অঁ পানীটো খাব পাৰেনে আপোনালোকে অঁ আৰু

অঁ

অঁ কাৰেণ্টৰ ডিষ্টাৰ্ব হৈ আছে পাই আছে ন তাৰমানে পানীটো একদম খোৱা অঁ খোৱা উপযোগী হোৱা নাই মানে আপোনালোকৰ

অঁ অঁ ঠিকে আছে আপোনাৰ অঁ এতিয়া আপোনালোকৰ তাত হেৰি যিজনে পানী ৱাটাৰ চাপ্লাইত পানী দিয়ে তেখেতক আপোনালোকে একো হেৰি কৰা নাই নেকি অঁ আপোনালোকে এইটো দিনত কেইবাৰ দিয়ে পানী অঁ দিনত অঁ দিনত এবাৰেই দিয়েনে দুবাৰ দিয়ে

অঁ অঁ অঁ আপোনালোকৰ কমিটিখন কমিটিখনক ক'বলৈ ক'ব ধুনীয়াকৈ ধৰিব

হয় ঠিক আছে হ'ব আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ কাৰণে অশেষ ধন্যবাদ থাকিল আপোনালৈ অঁ ঠিক আছে হ'ব দিয়ক